হেল্ল' বাইদেউ নমস্কাৰ হয় বাইদেউ মই দেলহিৰ পৰা আহিছিলোঁ অসম ফুৰিবলৈ এতিয়া মানে অসমৰ বতৰটো আজিকালি কেনেকুৱা সেইটো বিষয়ে জানিব বিচাৰিছোঁ আপোনাৰ পৰা জানিব পাৰিম নেকি কিবা মই ধৰক দুদিনমান হৈছে নেকি আহা মই আছোঁ আপোনাৰ এতিয়া গুৱাহাটীত আছোঁ মোৰ লগত মই অকলে নাই বাৰু মোৰ লগত মোৰ ফেমিলিও আছে মোৰ হাজবেণ্ডো আছে আৰু ল'ৰা আছে মোৰ আমি এনেই ফুৰিব কাৰণে আহিছিলোঁ সেইকাৰণে আপোনাক মানে বতৰটো কেনেকুৱা সেইটো জানিবলৈ আপোনাক ফোন কৰিছোঁ অসমৰ এতিয়া এতিয়াটো মই গুৱাহাটীতে আছো যেতিয়া অলপ গুৱাহাটীতো আগতে ফুৰি লওঁ তাৰপিছত কেনেকুৱা হয় সেইটো দি হয় বাইদেউ হয় বাইদেউ

হয় বাইদেউ আৰু হয় বাইদেউ ঔষধ পাতিবোৰটো আছেই সেইটোৱে মানে বতৰটো কেনেকৈ আছে সেই বিষয়ে জানিবলৈ আপোনাক কল কৰিলোঁ ধন্যবাদ